ঘৰ এখনত বাগিচা পাতি চোৱা চিতা কৰাটো কিমান কম খৰচী বা খৰচী এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে নিজৰ ওপৰত আমি ফুল যদি ৰুবলৈ হয় আমি থলুৱা যিখিনি ফুল সেই ফুলখিনি যদি আমি ৰুওঁ তেতিয়া আমাৰ খৰচটো একেবাৰে কম হয় আমি থলুৱা ফুলৰ যিখিনি গুটি গুটি সংগ্ৰহ কৰি আমি যদি পচাই লওঁ পচোৱাৰ পিছত সেই ফুলবিলাক যেতিয়া পুলিখিনি লাহেকৈ আমি যদি নিজৰ জেগাখিনি চাই মেলি যদি তাক আমি ৰুই লওঁ ৰুই লৈ আমি তেতিয়া সেই ফুল আমি তেনেকৈয়ো আমি ধুনীয়াকৈ ফুল পাব পাৰোঁ কিন্তু যদি আমি দামী ফুলবিলাক যদি আনো বজাৰৰ পৰা যদি কিনি আমি দামী ফুল আনো তেতিয়া কি হয় খৰচটো বেছি হয় এতিয়া ফুলজোপা কিনোতেও দাম ল'ব আৰু ফুল ৰুব ৰুবলৈ যিটো পাত্ৰ লাগে বা টাব বুলি কয় সেইটো কিনোতেও আমাৰ খৰচ এটা হয় সেইটো কাৰণে আমি থলুৱাভাৱে যিখিনি ফুল আমাৰ আশে পাশে থাকে সেই ফুলখিনিকে যদি আমি ভাল ধৰণে যদি ৰুই লওঁ তেতিয়া আমাৰ ইমান খৰচ নহয় এতিয়া ধৰি লওক এজোপা ফুল আমি ঘৰুৱাভাৱে ভাল ধৰণে জীয়াবলৈ হ'লে তাক আমি আমাৰ ঘৰতে থকা যে গোবৰ গোবৰ দিব পাৰোঁ বা পচন সাৰ বা আমি আমি যে শাক পাচলিৰ বাকলিবোৰ যে সেইবোৰ আমি নেপেলাই আমি সদায় ফুলত আমি দিব লাগে আকৌ আমি যে চাহ খাওঁ চাহপাতটো যে সেই চাহপাত সদায় ফুলত দিব লাগে তেতিয়াও এটা সাৰ হয়